ভোগালী বিহুত ৰাতিপুৱা আমাৰ যি গৰু গাঁৱে গাঁৱে থাকে সেই ভোগালী বিহুত এই গৰুগিলানক গা ধুৱাই গা ধুৱাই লাউ বেঙেনা খুৱায় আৰু ডাঙৰক সেৱা শুশ্ৰূষা কৰে আৰু ভেলাঘৰো বান্ধে আৰু ভোগালী বিহুত আমাৰ প্ৰথম দোমাহীত গৰুক গা ধুৱায় আৰু দ্বিতীয় বিহুত আমাৰ ভোগালী বিহু আমাৰ ভেলাঘৰ এই ৰাতিপুৱাই ভেলাঘৰত জুই দিয়ে জুই দি ৰাতিপুৱা সেৱা শুশ্ৰূষা কৰে আৰু ভোগালী বিহুত ঘৰে ঘৰে মানুহৰ ডাঙৰক সেৱা শুশ্ৰূষা কৰে আৰু দৈ এই চিৰা এইগিলাখান খুৱায় গতিকে ভোগালী বিহুত আৰু নাম প্ৰসংগ শিৱৰ থানত হয় ভোগালী বিহুত গতিকে ভোগালী বিহু সম্পৰ্কে আমাৰ ইয়াতে বহহুত খেল ধেমালিও কৰে খেল ধেমালিও উপৰিও বহুত ডাঙৰ সৰুক সেৱা শুশ্ৰূষা কৰে ভোগালী বিহুত আৰু খেলা ধূলা এইগিলাখান কৰে আৰু ভোগালী বিহুৰ মানে চব ছাইডৰ ফালে আমাৰ গাঁৱত মানে প্ৰত্যেক ঘৰে ঘৰে ভোগালী বিহুৰ ভেলাঘৰ মেজিঘৰগিলাখন বানয় মানে শিৱৰ থানতো লগ হৈ এটা ডাঙৰ মেজি ভেলাঘৰ কৰে সেই তাত খানা ডেকা ল'ৰাগিলাখনে তাত খানা খায় আৰু কিছুমানে ফিল্ডতো কৰে এই ডাঙৰ ভেলাঘৰ কৰে এই ঠেলাইদি নাৰা চাৰাগিলাখান আনে আনি তাতে মেজি ভেলাঘৰ সেই চপৰাদি সেই জুই জুইদি তাতে জুই পুৱায় আৰু ডেকা ল'ৰাগিলাখনে তাতে খানা খায় গতিকে আৰু কিছুমান আৰু সেনেকৈ আৰু দোমাহীত এই হাঁহ ছাগল পাৰ এইগিলাখানৰ খেলাও দিয়ে খেলা দি কিছুমানে এই ব্ৰইলাৰ মুৰ্গী পায় ছাগল পায় এই লটাৰী টিকট ছিষ্টেমত কৰে কৰি সেনেকৈ তামাচা ফূৰ্তি কৰি খানা চানা খায়